অঁ হয় মই বিপাংশী দাস শইকীয়া মই মানে আপোনালোকৰ ওচৰত এখন এপ্লিকেচন দিছিলো মই অসমীয়া মানুহ হয় অসমৰে হয় কিন্তু মই মানে মণিপুৰত থাকো এতিয়া মানে মই আপোনাৰ লোকেল ষ্টুডেণ্ট হিচাপে আহিছো ইয়ালৈ মই মানে জানিব বিচাৰিছোঁ গুৱাহাটী এৰিয়াটোত মানে বা অসমত এইটো সময়ত মনচুন ৱেডাৰ কেনেকুৱা মানে আমাৰটো ইয়াত মণিপুৰৰ বিষয়ে মই ক'ব জানোঁ বাত এতিয়া মানে মই ইয়ালৈ আহিছোঁ নেজানোঁ মানে উজান বজাৰৰ ফালে যাব মন আছিল এতিয়া ক'ব পাৰিব নেকি অলপ

আবেলি যদি আবেলি যদি যাওঁ তেন্তে আপোনালোকৰ তাতটো ট্ৰাঞ্চপটেচনৰ কাৰণে চিটি বাছহে বেছিকৈ চলিব নে আপোনালোকৰ অ'লা উবেৰ চলে বিকজ বৰষুণ দিলেটো টেনচন হয় ন

অঁ আপুনি যে আবেলি টাইমত ফুৰা কথা কৈছে মনচুন হিচাপে আপোনালোকৰ ৰাতি বৰষুণ নহ'ব জানোঁ মই শুনা পাইছোঁ দুই এবাৰ হেনো ৰাতি বতাহ বৰষুণৰ সৈতে বৰষুণ হয় গুৱাহাটীত দিনত ফুৰিলে আপোনালোকৰ মানে এই ৰেইন কুট চেইন কুট নিব লাগিব ন অঁ এই ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ে নেকি এইটো সময়ত আপোনালোকৰ যিহেতু মনচুন ন বাঢ়ে নেকি বাৰু অলপ দিনত বাঢ়ে নেকি আৰু ফেৰী ফেৰী ব্যৱস্থা কেনেকুৱা উমানন্দৰ ফালে উমানন্দও এটা প্লেচ থাকিব ন অঁ তাতোতো বৰষুণৰ পৰা বাছিব পৰা যাব চাগে ঠিক আছে ঠিক আছে থেংক ইউ থেংক ইউ